সাধাৰণ পানীলগা ভাল কৰিবৰ বাবে আমাৰ গাঁৱত কিছুমান জনপ্ৰিয় মানে হেৰি আছে ঘৰুৱা প্ৰতিকাৰকৰ ব্যৱস্থা আছে মানে এইবিলাক আমাৰ ককা আজোককাহঁতৰ দিনৰ পৰাই চলি আছে মানে পূৰা মানে কি হয় সাধাৰণতে পানীলগা জ্বৰ হ'লে মানে এতিয়া টাউন এৰিয়াবিলাকত পানীলগা জ্বৰ হোৱাৰ লগে লগে ডক্টৰৰ কাষত যায় বা ডক্টৰৰ পৰা ঔষধ লয় ডক্টৰৰ লগত মানে কথা পাতি যিবিলাক ঔষধেই হওক কিবাই হওক যি যি কৰিব লাগে সেইবিলাক কৰে কিন্তু গাঁৱত যেতিয়া আমাৰ পানীলগা জ্বৰ হয় সাধাৰণতে ডক্টৰৰ ওচৰত আমি নাযাওঁ আমাৰ মানে ককা আইতাহঁতে বা আজোককাহঁতে যিবিলাক আমাক শিকাইছিল সেইমতেই আমাৰ কিছুমান ঘৰুৱা প্ৰতিকাৰকৰ ব্যৱস্থাই এতিয়াও চলি আছে গাঁৱত তথাপিও চলি আছে যদিও আমাৰ কিছুমান আধুনিক ডক্টৰৰ লগত কথা পতাই হওক বা ঔষধেই হওক সেইবিলাকো এতিয়া আৰম্ভ হৈছে গাঁৱত কিন্তু এতিয়াও বহুত গাঁৱত বহু লোকে এইবিলাক ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা লোৱা দেখা যায় যেনে আমি ক'ব গ'লে ঘৰুৱা প্ৰতিকাৰক বুলি কওঁতে পানীলগা জ্বৰ হ'লে সাধাৰণতে কি বুলি কয় এইটো আমাৰ যিটো মানে ঘৰত যিটো সৰিয়হৰ তেল সৰিয়হৰ তেল গৰম কৰা হয় এই গৰম কৰি বাতি এটাতে হওক বা এনেকুৱা কৰচ এখনতে হওক গৰম কৰি ললোঁ গৰম কৰি লৈ আমি তাতে এটা নহৰু পেলাই দিলোঁ নহৰুটো মানে তাতে তেলত দি আমি গৰম কৰি ললোঁ তেলখিনি গৰম কৰি লোৱাৰ পিছত যিজন ল'ৰা বা যিজনী ছোৱালীৰ মানে হেৰি হৈছে পানীলগা জ্বৰ হৈছে সিহঁতৰ গাত মানে আমি যিখিনি মানে বুকুৰ এই বুকুৰ এৰিয়া সেই বুকুৰ এৰিয়াখিনিত মানে আমি এইটো মালিচ কৰি দিওঁ সেই তেলেৰে সেই তেলেৰে মালিচ কৰাৰ ফলত এই মানে এইটো পানীলগা জ্বৰটো যেতিয়া আমাৰ নাক সোপা লাগি ধৰে পানীলগা জ্বৰৰ ফলত নাক সোপা লাগি ধৰে তাৰপিছত পানী ওলাই থাকে সেইবিলাক বহু পৰিমাণে মানে ঠিক হৈ যায় বহু পৰিমাণে সেইখিনি আমি মানে এই পানীলগা জ্বৰৰ পৰা সাধাৰণতে ৰিলিফ পাওঁ তাৰপিছত আমি পানীলগা জ্বৰ হ'লে আমি সাধাৰণতে খোৱা পানীখিনি আমাৰ গৰমপানীয়ে খাওঁ এইটো গৰমপানী খাওঁ তাৰপিছত যিবিলাক আমাৰ হেৰি সাধাৰণতে আমি টাউনত এইটো বস্তু দেখা নাপাওঁ কিন্তু গাঁৱত এতিয়াও চলি আছে যেতিয়া পানীলগা জ্বৰ হ'ব তেতিয়া আমি গৰমপানীৰে ভৰিকেইখন ধোওঁ গৰম পানীৰে ভৰিকেইখন ধোৱাৰ পিছত আমি কি কৰোঁ যিবিলাক আমাৰ লেপ কম্বল আছে লেপ কম্বলবিলাক আমি ভৰিত জাপি থৈ দিওঁ কিয় যেতিয়া মানে ভৰিখন গৰম হ'ব তেতিয়া মানে জ্বৰটো আমাৰ মানে গাঁৱত এইটো বিশ্বাস আৰু ভৰিখন গৰম হ'লে জ্বৰটো হেৰি ভৰিত নামি আহিলে তেতিয়া মাথাৰ পৰা মূৰৰ পৰা যেতিয়া জ্বৰটো ভৰিত নামি আহিব তেতিয়া মানে ল'ৰা বা ছোৱালীজনী জ্বৰৰ পৰা প্ৰতিকাৰ পোৱা সাধাৰণতে দেখা যায় সেনেকুৱা আমি কৰিব পাৰোঁ তাৰপিছত খোৱাৰ ক্ষেত্ৰত খোৱাৰ ক্ষেত্ৰত আমি সাধাৰণতে ভাতেই খাওঁ অসমত যিহেতু ভাতেই প্ৰধান ভাতেই খাওঁ কিন্তু পানীলগা জ্বৰ হ'লে আমি সাধাৰণতে কি বুলি কয় এইটো ৰুটি ৰুটি খোৱা দেখা যায় সাধাৰণতে আমি ৰুটি খাওঁ ৰুটি খালে মানে কি হয় মানে পানীলগা জ্বৰটো অলপ তাৰপৰা পৰিত্ৰাণ পায় এইটো আমাৰ এটা বিশ্বাস তাৰপিছত আমি ঠাণ্ডাপানীৰে গা নোধোওঁ পানীলগা জ্বৰৰ ফলত তাৰপিছত সেনেকেই আৰু তেল মালিচ কৰা এ তেল মালিচ কৰা হয় তাৰ পাছত বেছি জ্বৰ উঠিলে মূৰত এই আমাৰ হেৰি দিয়ে এইটো কাজিটেঙাৰ ৰস তাৰপিছত আৰু এইটো ভৰণ ভৰণ ভৰণ দিয়া বুলি কোৱা হয় সেইটো কিবা আছিলে আগতে আছিলে এতিয়া এতিয়া বস্তুটো কমিছে আগৰ পুৰণি সেই ককা আইতাহঁতে সেইবিলাক দিছিলে কিন্তু আধুনিক যুগত এইবিলাক মানুহে এতিয়া ক্ৰমান্বয়ে মানে সেইবিলাকৰ মানে যিটো আমাৰ ব্যৱহাৰ সেইটো কমকৈ কৰা হৈছে কিন্তু সেইবিলাক কৰাৰ ফলত আগতে সেইবিলাক মানে পানীলগা জ্বৰৰ পৰা আমি সাধাৰণতে প্ৰতিকাৰ পোৱা দেখা গৈছিল